আমাৰ গাওঁত ব্যৱসায় অৰ্থাৎ মানে আমাৰ গাওঁ বিলাকততো ধান খেতি বেছি ধৰি লওঁক মানে চ সকলো গাঁৱৰ মানুহে কৰে তাৰ উপৰিও উপৰুৱা খেতি যেনেকুৱা আলু পিয়াঁজ ভোল জিকা তাৰপিছত আৰু ভেন্দি এইবিলাক মানে ওপৰুৱা খেতিও মানে ঘৰৰ পিছফালে আমাৰ লগোৱা হয় আৰু বাৰিষা তেনেকুৱা বাৰিষা লাগে ৰঙালাও পানী লাও জি আৰু বাৰিষা লগা পানী লাও এনেকুৱা ঠিক বহুত কিবা কিবি আছে আৰু আমাৰ গাঁৱত ধৰি লওঁক আৰু কিবা কিবি ব্যৱসায় অৰ্থাৎ ধৰি লওঁক আমাৰ ওচৰত ভাজা বুটৰ কিছুমান ধৰি লওঁক মানুহে ভাজা বুটৰ দোকান দিয়ে ওচৰৰ দোকানত ঘৰৰ সন্মুখতে আৰু চব্জি পাচলি সন্ধিয়া আমাৰ তাতে ব্যৱসায় কৰে সৰু মানে ধৰি লওঁক গাঁৱৰ মানুহবিলাকে চব্জি নিয়ে পান তামোল ইত্যাদি ইত্যাদিকে বহুত কিবা কিবি লৈ যায় আৰু এইবিলাক ভিতৰতো আমাৰ গাঁৱৰ মানুহে ধৰি লওঁক আজিকালি গাহৰি ফাৰ্ম তাৰ পিছত হাঁহৰ ফাৰ্ম এইবিলাকৰ ক্ষেত্ৰত অলপ কিছু আগবাঢ়ি গৈছে এইবিলাক ক কৰি কিছুমান মানুহ উন উন্নতিৰ দিশত আগবাঢ়িছে আৰু ধৰি লওঁক এইবিলাক কৰি এইদৰে হেৰি গাহৰি আৰু হাঁহ ফাৰ্ম কৰি বহুত মানে লাভৱান হ'ব পাৰি আৰু ধৰি লওঁক ইয়াৰ পিছতো আমাৰ গৰু ছাগলী এইবিলাকতো ঘৰত থাকেই যেনিবা আমাৰ এইবিলাকৰ কিছুমানে ব্য়ৱসা এইবিলাক ক্ষেত্ৰতো কিছুমানে ধৰি লওঁক ব্যৱসায় লাইনত লৈ গৈছে এইবিলাক গৰু ছাগল হাঁহ কুকুৰা পাৰ চৰাই এইবিলাক ঘৰৰ ভিতৰ ঘৰতেই মানে হেৰি কৰিব পাৰি বহুত যত মানে সিহঁতক বহুত আৰুলহেৰি যত্নও কৰি থাকিব নালাগে ধৰি লওঁক ঘৰৰ হেৰি আমাৰ চৌপাশটোতো ডাঙৰ দি ডাঙৰে হয় গতিকে আমাৰ ঘৰতেই এৰি দিব পাৰি হাঁহ ছাগলী এইবিলাক এইটো ক্ষেত্ৰত মানে গাঁৱত এইবিলাক ব্যৱসায় আৰু সম্পাদন উৎপাদনো হয় ধৰি লওঁক কি ইয়াৰ ইয়াৰ ক্ষেত্ৰত আৰু সৰিয়হ খেতি কৰা হয় গাওঁবিলাকত আজিকালি সৰিয়হ মিঠাতেলৰ দাম বাঢ়িছে গতিকে সৰিয়হ খেতিটো বহুতেই আজিকালি কৰিছে আৰু বহুতে ভাল হৈছে বহুত আগবাঢ়ি গৈছে গাঁৱৰ মানুহ আজি